অঁ হেল্ল' স্মৃতি বাইদউ এই আছোঁ ঘৰতে হেৰি হ'ল আকৌ সোনাৰী বজাৰলৈ যাবলৈ কথা পাতিবলৈ কাৰণে কৰিছিলোঁ আকৌ

অঁ যাম বুলি ভাবিছোঁ বিহুৰ বজাৰখিনি কৰি লৈ আহোঁ অঁ ভালে দিয়া ওলাইছে দিয়া বিহু বজাৰখিনি গোটেইখিনি কৰিব লাগিব গোটৰ পইচাখিনি লৈছোঁ যে তাৰে অকণমান বিহু বজাৰখিনি কৰি আহোঁ বাকী আপোনাৰ কি কি ল'বলৈ আছে

অঁ মা মাংস মাংস মাংস আগতীয়াকৈ আনিবা মাংস আগতীয়াকৈ আনিবানে কি অঁ অঁ অঁ অঁ হেৰি হ'ল আকৌ মোৰো তেনেকুৱা এই কি বুলি কয় ঘৰৰ গোটেইখিনি বজাৰ কৰিবলৈ একো বজাৰে কৰা নাই কাপ প্লেটলৈ একেবাৰে কাপ প্লেটো আনিব লাগিব কাপ প্লেট এটাও নাই গিলাচো চিচাৰ গিলাছো নাই এটাও অঁ অঁ মোৰো সেই শাহুবুঢ়ীৰ গোটেই অঁ দে মোৰ আকৌ হেৰি হ'ল আকৌ শাহুবুঢ়ীৰ কাৰণে আনিব লাগিব কাপোৰ শহুৰ বুঢ়া কাৰণেও আনিব লাগিব হেৰি হ'ল আকৌ মেখেলা চাদৰ এতিয়া দামটো কেনেকুৱা হৈ আছে জানো দেই মেখেলা চাদৰ অঁ অঁ অঁ অঁ এনে দ সঁচাকৈ দেই দাম হৈছে কিন্তু এতিয়া আকৌ এই পিঠা চিঠাবোৰ পিঠাও তাতে খু খু খুন্দা পিঠা পোৱা যায় নহয় পিঠাগুড়ি অঁ অঁ তেনেহ'লে হেৰি পিঠাগুৰিও তাৰে পৰা আনিব লাগিব তিল আনিব লাগিব গুৰ আনিব লাগিব জহা চাউলৰো জহা চাউল এইবাৰ হেৰি কৰিব নোৱাৰিলোৱে আৰু সেইকাৰণে এইবোৰ হেৰি কৰিব লাগিব আৰু কওক আপুনি ল'ৰাকেইটাক লৈ যাবনে কি অঁ অঁ ময়ো তাকে ছোৱালীকেইজনক লৈয়ে যাব লাগিব নহ'লে অশান্তি হ'ব নহয় অঁ সেইকাৰণে লৈয়ে যাম বুলি ভাবিছোঁ অঁ দছ টকাকেই চাগে দেই অঁ তিল পিঠা নাৰিকল লাৰু এইবিলাক সব ৰেডিমেড আজিকালি পোৱা যায় মই আকৌ পিঠা বনাবলৈ সময়ো নাপাম যে একদম সোণাৰীৰ পৰা হেৰি পৰা কিনিম এই কাম কৰিব সোণাৰীটো সোনকালে ওলাবা সেই মাতৃ হেৰি উপায় লৈ উপায় হেৰি মাতৃ মাতৃ বিহু বুলি কৈ পিনে এডোখৰ জেগা এডোখৰ আছে সোণাৰী কিনাৰতে মানে বিহুৰ গোটেই বিহুৰ গোটেই হেৰিখিনি সামগ্ৰীখিনি তাত পোৱা যায় তুমি তাতে সোনকালে ওলাবা অঁ তাকেই ভাবিছোঁ গাড়ীখন লৈ পিনে যাওঁ নীলকন্ঠ ঘৰৰ লৈ নীলকন্ঠ ঘৰৰ গাড়ীখন ল'লে অলপমান ভালেই হ'ব নেকি অঁ অঁ অঁ অঁ সেই তাকেই ভাবিছোঁ নীলকণ্ঠ গাড়ীখন গ'লে দুইজনীও দে তোমাৰো পইচা আৰু মোৰো পইচা লগতে মিলাই পিনে ল'ৰা ছোৱালীকেইটা লৈ গ'লে অকণমান অসুবিধা নাপাওঁ বেলেগ বাছত গ'লে আকৌ সোণাৰীলৈ বৰ বমি চমি কৰি থাকে ল'ৰা ছোৱালীকেইটাই গম পাইছে আৰু ক অঁ সস্তা সস্তা সস্তা আৰু এটা কথা শুনা আকৌ অঁ তুমি কি ল'বা হয় তুমি গে নোলোৱানি মেখেলা চাদৰ এইবাৰ

অ' ময়ো ল'ম ময়ো মেখেলা চাদৰ এযোৰ লোৱাৰ কথা আছে ময়ো ল'ম দেই তাতে একেলগতে মিলাই দাম দৰ যদি ভালকৈ মিলে তুমিও ল'বা ময়ো মেখেলা চাদৰ এযোৰ এযোৰ লৈ ল'ম দেই অঁ স্কাৰ্ফ পাৰিলে এনেকুৱা যে হেৰি ওপৰত লোৱা স্কাৰ্ফবিলাক থাকে তাত সোণাৰীত বৰ সস্তা দেই গম পাইছানে অঁ অঁ অঁ ষ্টলবিলাক সস্তা দেই অঁ সেইকাৰণে তাৰে পৰা লোৱাটোো ভাল আকৌ আকৌ সেই হেৰি আকৌ বন চাইনাৰ সেই প্লেটবিলাকো তাতে সস্তা আকৌ দেই সেইদিনাখন গৈছিলো অঁ বন চাইনাৰ সেই প্লেটবিলাকো সস্তা আৰু হেৰি হ'ল নহয় বিহুৰ কাৰণে গামোচাকেইখনমানো লগোৱা নাছিলোঁ নহয় সেই সোণাৰীৰ পৰাই আনিম অঁ অঁ ময়ো সেই তাৰে পৰা মানে ধৰ বিহুৱানৰ কাৰণে কেইখনমান আহিব নহয় ব ধৰ অলপ বয়সস্থ মানুবিলাক আহিলেনে পাঁচ ছখন গামোচা তাৰেপৰা লৈ আহিম দেই তোমাৰ তুমি আৰু মই দুটা মিলাই পিনে আনিমমানে অলপ ধৰ দামটোও কমিব গম পাইছানে অঁ ঠিক আছে দিয়া আৰু আৰু কোৱা অঁ

অঁ অঁ আৰু নহয় বিহু বুলি কৈ পিলে দামেই হৈছে দেই একদম গোটেই লিষ্ট এটা বনাই ল'ব লাগিব কি কি আনিম আৰু অঁ নহয় এটা কাম কৰিম আকৌ দূৰলৈ গ'লে তুমি মই দ হেৰি হ'ল লিষ্ট এটাই বনাই ল'ম যিমান যেনেকৈ পাৰোঁ তাৰপৰা লৈ আহিম দেই অঁ তাৰপৰা ভালেই হ'ব মানে ধৰ অঁ কোৱা আৰু অঁ অঁ অঁ ঠেকেৰা টেঙা পালেও তাৰপৰা লৈ আহিব লাগিব হয় দেই ঠেকেৰা টেঙা লাগি অঁ প প পোৱালে তাতে ভালেই হ'ব অঁ আকৌ তুমি যা অঁ কোৱাচোন আগতে মানে কি বহুত দিন হ'লেই যোৱা নাই দেই এতিয়া যাব লাগিব আৰু এতিয়া ল'ৰা ছোৱালীকেইটা গম পাইছে নহয় মোৰ আকৌ ছোৱালী দুজনী মানে নক'বা আৰু কি কাপোৰ লাগে এইবোৰ মানে প্লাজো চুট লাগে কাৰোবাক সেই হেৰি লাগে কি কয় হেৰি কি প্লাজো ওলাইছে আজিকালি যে সেইবিলাক আকৌ সেইবিলাকৰ কথা লৈ পিনি অ' নক'বা আৰু দেই এইবিলাক আৰু কোৱা অঁ সেই ল'ৰা ছোৱালী গানৰে আৰু আকৌ আৰু কোৱা অ' গাহৰি মাংসৰ দামো বাঢ়িলে নহয় গাহৰি মাংসৰ দামো বাঢ়িলে নহয় চাৰিশ টকা চাৰিশ অঁ এতিয়াতো ব্ৰইলাৰ খাবলৈ মন নাই ব্ৰইলাৰ খাই খাই বেমাৰহে হয় আৰু ব্ৰইলাৰ নাখাও আৰু দেই অঁ বিহু বুলি গাহৰি মাংসহে ভাল লাগে দেই আৰু কোৱা এইটো অঁ অঁ অঁ অঁ অঁ

অঁ অঁ নহয় আকৌ তাৰ আকৌ সঁচাকে দামটো বৰ কম দামটো বৰ কম আকৌ গম পাইছা নাই অঁ তাত দামটো কমেই আছে দেই আৰু কি বুলি কয় এইফালে হৈ গ'ল মোৰ মোৰ আকৌ এইবিলাক শাহু শহুৰৰ হৈ গ'ল এইফালে হৈ গ'ল ল'ৰা ছোৱালী আকৌ মোৰ নক'বা আৰু দেই অঁ সেই সেই বৰ্ণালী বাইদেউ আৰু সেই নীলকণ্ঠৰ মানুহজনী তাৰপাছত সেই ৰমেণ দাৰ ঘৰৰ বৌ ইহঁতে গোটেইখিনি তাতেই গৈ পিনে বজাৰ কৰি আহিলে আকৌ মই চালোঁ নহয় বস্তু বৰ সস্তা তাত একদম

আইঔ সেই তেতিয়া অঁ তেতিয়া অঁ অঁ ল'ব ল'মতো ইঔ সস্তা মই পাই দেখিছোঁ নহয় তাত বৰ ধুনীয়া সস্তা সস্তাই পোৱা যায় তুমি তেতিয়া ওলাবা তেতিয়াহ'লে কালি দেই মই আকৌ গোটৰ পইচাকেইটকা উলিয়াইছো নহয় গোটৰ কেইটকা পইচা উলিয়াইছোঁ সেইকাৰণে যাবই লাগিব নহ্ এতিয়া পইচাকেইটকা হাতত থাকোঁতে পইচাকেইটকা হাতত থাকোঁতেই এই বজাৰখিনি কৰি লওঁ আৰু গম পাইছেনে অঁ কৰিবই লাগিব তাকেই যা তাকে অঁ তাকে সেই মই ভাবিছোঁ এইবাৰ অলপ সোনকালে যোৱা হ'ব হেৰি কি বুলি কয় সোনকালে কৰিম বুলি কৈ পিনে কৈছোঁ ৰাতিপুৱাতে সোনকালে ওলাবা দেই সোণাৰী বজাৰলৈ বৰ ভিৰ হয় তাতে সেই নগালেণ্ডৰ অঁ নগালেণ্ডৰ বেপাৰীবিলাক আহে নহ্ চুৱেটাৰবিলাকো বৰ ধুনীয়া ধুনীয়া আনে মৰ্ন টাউনৰ চুৱেটাৰখিনি সোণাৰীতে বিক্ৰী হয় বৰ ধুনীয়া ধুনীয়া আনে অঁ অঁ অঁ অঁ অঁ অঁ

আৰু দিয়া দিয়া ভালেই হ'ব দিয়া দিয়া সোণাৰী তুমি সেই নীলকন্ঠ ঘৰত ফোন কৰিবা এবাৰ নীলকণ্ঠ ঘৰত ফোন কৰি তুমি মানে হেৰি কথা গাড়ীখনৰ কথাটো পাতি ল'বা দেই তেতিয়া কথাটো ভাল হ'ব অঁ অঁ অঁ দুজনীমান মানুহ ওলালে ভালেই হ'ব দুজনীমান ওলালে ভাল হ'ব কাৰণ কেলৈ তেতিয়া বজাৰটো কৰি ভাল হ'ব গম পাইছানে আৰু গাড়ীখনৰ দামটোও কমিব গম পাইছা আজিকালি গাড়ীবোৰৰ দামো নহয় বাছে বাছে যাব নোৱাৰা নহয় সেইকাৰণে গাড়ীখনৰ দামটো কমিব তুমি সেইকাৰণে এটা কাম কৰিবা তুমি মানে ওলাবা দেই ঠিক আছে দিয়া এতিয়া ৰাখিছোঁ দেই তেতিয়াহ'লে কালি ওলাবা তেতিয়া অঁ কোৱাচোন আৰু কোৱা তেতিয়াহ'লে আইঔ পইচাটো ল'মেই গোটৰ পইচা কেইটামান আছে ল'মেই এইটো কেলৈ নল'ম হয় অঁ নহয় তেওঁলোককতো ল'ম এতিয়া জাষ্ট বেছি নধৰে নহয় তোমাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালী গাড়ীখনৰ ভিতৰত ইমানখিনি নধৰে নহয় আকৌ গম পালা নাই অঁ চাৰিটা ছটা অঁ তেনেকৈও বেয়া নহয় কিন্তু দেই তুমি এই কাম কৰিবা তেতিয়াহ'লে এই হেৰিক কৈ চাবানি হেল্ল' এইয়া কি নাম বুলি এইয়া মন্টুৰ ঘৈণীয়েকক কৈ চাবানি মন্টুৰ ঘৈণীয়েকে যাবনি আকৌ লগত আইঔ তুমি তুমি আকৌ নাজানা মন্টুৰ ঘৈণীয়েকে সেইদিনাখন গৈছিলে নহয় তাৰে পৰা সেই তাই আনিছে নহয় মেখেলা চাদৰ আৰু সেইবিলাকে হেৰি অঁ মেখেলা চাদৰ আনিছে আৰু বিহুৰ বত বিহুৰ তাকেইতো কৈছোঁ বিহুৰ আঞ্জা মানে বিহুৰ সব মিঠাই আমি পামেই তাতেই গম পাইছা নাই বিহুৰ গোটেইখিনি সমূহ অঁ সব তাতেই পামেই দেখোন অঁ ঠিক আছে ঠিক আছে কালি তেতিয়া ওলাবা তেতিয়াহ'লে গাড়ীখন অঁ গাড়ীখন ওলাবা কালি তেতিয়া গাড়ীখন লৈ পিনে কালি যাম তেতিয়াহ'লে দেই তেতিয়া ঠিক আছে দেই ৰাখিছোঁ দেই থৈছোঁ হা অঁ অঁ হ'ব দেই